মই এবাৰ মৰিগাঁৱৰ পৰা নগাঁৱত মোৰ জেঠাইৰ ঘৰত মেলা চাবলৈ গৈছিলোঁ ব'হাগৰ গোঁসাই উলিওৱা মেলাত আৰু ঠিক তেনেদৰে ঘৰৰ পৰা মই ওলাইছিলোঁ ঠিক চাৰে সাতমান বজাত ঘৰৰ পৰা ওলালোঁ ওলাই আহি মৰিগাঁৱত গাড়ীত উঠি নগাঁৱলৈ মই ৰাওনা হ'লোঁ হওঁতে আপোনাৰ বাৰপূজীয়াত নগাঁও মৰিগাঁৱৰ মাজত বাৰপূজীয়াতে আপোনাৰ তিৱা বন্ধ আছিলে আৰু তিৱা বন্ধ হোৱাৰ গতিকে গাড়ী আগুৱাব মানে বাৰপূজীয়াৰ পৰা আৰু নগাঁৱৰ দিশে নহা হ'ল আৰু ৰাইজে অলপ দাবী কৰাত ড্ৰাইভাৰেও ভয় কৰি গাড়ী তাতে ৰখাই দিলে আৰু মই বিপাঙত পৰি গ'লোঁ মই ইফালো হ'ব নোৱাৰিলোঁ সিফালো হ'ব নোৱাৰা হ'লো আৰু ঠিক তেনেদৰে সেইপিনৰ পৰা যিহেতু কোনো গাড়ী অহা নাছিল বা সেইখিনি সময়ত কোনো সা সুবিধা পোৱা নাছিল গতিকে মই কি কৰিম কি নকৰিম বুলি ভাবি আছিলোঁ আৰু তেতিয়াই মই ঠিৰাং কৰিলোঁ যে মই খোজকাঢ়িয়ে গুছি যাম কিন্তু তেতিয়া সৰু আছিলোঁ যদিও ইমানখিনি মোৰ সাহস গোটাব পৰা নাছিলোঁ যে মই অকলে অকলে ইমান দূৰ বাট খোজকাঢ়ি যাব পাৰিম তেতিয়া ফোনৰো ইমান সা সুবিধা নাছিলে যে মই ফোন কৰি সিফালৰ পৰা বা জেঠাইৰ ল'ৰা হওক বা মোৰ জেঠাই হওক মাতি দিবৰ কাৰণে গতিকে তথাপিতো যিহেতু জেঠাইৰ ঘৰত মেলা আছে মেলাতো চাব যাব লাগিবই গতিকে ভাবি ল'লো কি খোজকাঢ়িয়েই যাম যাম যদিও ভাবিছিলোঁ তথাপিতো অলপ আফচোচ লাগিছিল তথাপিতো নিজকে সাহ বান্ধি খোজ কাঢ়ি কাঢ়ি জেঠাইৰ ঘৰ পাওঁতে পাওঁতে নাই কমেও আপোনাৰ তিনি ঘণ্টা মান সময় লাগিল আহি আপোনাৰ অ'ত ৰওঁ ত'ত ৰওঁ গৰমৰ দিন আছিল আপোনাৰ গছৰ তলত ৰওঁ কোনোবা দোকানৰ বাৰান্দাত বহোঁ তেনেকৈ কৰি কৰি জেঠাইৰ ঘৰ পোৱালৈ পোৱালৈ তেনেকৈ বহুত সময় লাগি গ'ল ঠিক একেই কণ্ডিশ্যন জেঠাইৰ ঘৰত গৈ মেলা চেলা চাই আকৌ ৰিটাৰ্ণ আহোঁতে তেনেকৈ আপোনাৰ বন্ধ এটা আছিলে সেইবাৰ কি বন্ধ আছিলে মই ঠিক পাহৰিছোঁ কিয়নো সেইবাৰ মই ঘৰত ৰিটাৰ্ণ হওঁতে মোৰ বহুত অসুবিধা হৈছিল সেইবাৰ আপোনাৰ মৰিগাঁৱৰ পৰা মোৰ ঘৰলৈ আহোঁতে গাড়ী পোৱা নাছিলোঁঁ আৰু সেইবাৰ মই কি হ'ল ও ওচৰৰে খুড়া এজনক পালোঁ আৰু খুড়াজনে ক'লে কি তই মোৰ লগতে ব'ল আৰু খুড়াই আপোনাৰ কি কৰিলে ক'ৰবাত মিকিৰভেটা বুলি আমাৰ এখন তাত এখন দোকান আছে অ'হ চ'ৰি জেগা এডোখৰ আছে তাততো বজাৰ কৰিবৰ কাৰণে সোমালে আৰু ইফালে মোৰ ঘৰত যাব বহুত অশান্তি লাগি আছিল যিহেতু সৰু আছিলোঁ ন' মই দিনটো ঘূৰি পকি আহিছিলোঁ আৰু খুড়াই তেনেকৈ বজাৰ সমাৰ কৰি ঘুৰি ফুৰিলে আৰু মই ভাবিলোঁ কি নাই মই খুড়ালৈ ৰৈ থকাতকৈ মই খোজকাঢ়ি যোৱাই ভাল হ'ব আৰু তেনেকৈ মই ঘৰলৈ নাই কমেও আপোনাৰ মৰিগাঁৱৰ পৰা মিকিৰভেটালৈ নাই কমেও আপোনাৰ দহ কিলোমিটাৰ হ'ব আৰু সেই দহ কিলোমিটাৰ বাট মই খোজকাঢ়িয়ে গৈছিলোঁ এয়াই মোৰ